হেল্ল' হেল্ল' ৰূপা বা মই চৰাইদেউলৈ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ হেৰি নহয় সোনাৰি থকা ব্যৱস্থাটো হোটেল হোটেলত অঁ অঁ থাকি পিনি চুকাফা এখন চাম বুলি ভাবিছোঁ সোনাৰিতে থাকিব লাগিব

অঁ সোনাৰিত থাকি ল'ম বুলি ভাবিছোঁ হোটেলত থাকি লৈ পিনি হোটেলৰ কেনেকুৱা হোটেলবিলাকৰ থকাৰ এনেই মই ভাবিছোঁ এসপ্তাহমান থাকিম থকাকৈ আহিছোঁ

অঁ ডাবল বেড মানে ফুৰিবলৈ মানে আকৌ ফেমিলী লৈ যাম বুলি ভাবিছোঁ আৰু অঁ ফেমিলী লৈ পিনি চুকাফাখন চাম বুলি ভাবিছোঁ চৰাইদেউ এই তাৰপৰা এই হোটেলৰ পৰা মানে অহা তেনেকৈ অহা ব্যৱস্থাটো কেনেকুৱা হ'ব এই মানে গাড়ী চাড়ীৰ ব্যৱস্থাটো ঠিক পোৱা যাব নাই বাৰু

ভাল গাড়ীতে অঁ এইবাৰ ভাবিছোঁ অকণমান ভালকেও আহিব লাগিব এই যাতায়তৰ ব্যৱস্থাটো অলপমান ভাল হ'লে ভাল হয় আৰু এই ল'জত থকাত থকাৰ হেৰিটো খোৱা বোৱাটো তাতে দিবনে নে বাহিৰতে খাবলগীয়া হ'ব

নহ'লে মানে এক্সট্ৰাকে মানে হেৰি অঁ তাৰমানে এতিয়া মই ধৰক তেৰশ টকা ভৰিলে মানে ৰুমৰ ভাড়াহে তেৰশ টকা মানে খোৱা বোৱাটো এক্সট্ৰাকে ভৰিব লাগিব এতিয়া মানে কি তাতো পোৱা যাব খাবলে খালি এক্সট্ৰাকে পইচা দিব লাগিব তাৰমানে সেইবিলাক মানে কি এক্সট্ৰাকে পইচাটো ভৰিব লাগিব আৰু খোৱা বোৱা হেৰিটো

অঁ হোটেলতে মানে সেইটো সুবিধা কৰি দিয়েনি হোটেলৰ পৰা মানে ইয়াতে ধৰক আহিবলে গাড়ী গাড়ী ব্যৱস্থাটো

অঁ মানে কি ল'জত মানে ল'জ খালী পোৱা যাব নহয় ৰুম মানে থাকিবলে মানে আগেয়ে বুক কৰিব লাগিবনি এতিয়া ভাবিছোঁ অঁ এতিয়া মানে বুক কৰিব হ'লে মানে আগে এডভান্সটো মানে পইচাটো আগ আগ ধন দিবলগীয়া হ'ব মানে আগধন দিব লাগিব অঁ মানে মানে বুক হৈ থাকিব মানে অঁ তাৰপৰা মানে কি আমাৰ অহা যোৱা কৰাটো আমাৰ সুবিধাজনক মানে সুবিধা হ'ব আৰু আৰু ওচৰতে হ'ব আমাৰ সোনাৰিত তেতিয়া ধৰক থাকি ল'লে মানে আমি এতিয়া টো ভালকৈ থাকিব পাৰিম সাতদিন যেতিয়া থাকিম

অঁ ভাবিছোঁ এই জানুৱাৰী মাহতে এতিয়া ভাল হ'ব মানে এতিয়া এতিয়া পিকনিকৰ হেৰিও হয় মানে ফুৰা চকা কৰিবৰ কাৰণে সুবিধা হয় এতিয়া জানুৱাৰীতে ভাবিছোঁ ন জানুৱাৰীতে ভাবিছোঁ এই কেইদিনৰ আগত বুক কৰিব লাগিব ভাবিছোঁ প্ৰথমতে যাম বুলি ভাবিছোঁ

সেইকাৰণে অঁ

অঁ বাৰু ধন্যবাদ হ'ব বাৰু ধন্যবাদ থাকিল তেনেহ'লে এইখিনি কথা যানি পিনি বাৰু ঠিক আছে ঠিক আছে বাৰু বাৰু যাম বাৰু ঠিক আছে হ' হ'ব ধন্যবাদ অঁ অঁ হ'ব